হেল্ল' অঁ কোনে কৈছা বাৰু অ' এই মই আছোঁ চিনি নাই পোৱা আকৌ অ' অঁ অঁ বহুত দিনৰ মূৰত মনত পৰিলে অঁ অঁ ভাল ন ভাল তোৰ ভাল অঁ ভাত খালি নাই ময়ো খালোঁ পায়

এয়া মই আছোঁহে তই কি কৰিছ অঁ মাহঁতৰ ভাল ভাল ভাল কি কাৰণত ফোন কৰিলে অঁ খোৱা বোৱা কৰিলোঁ অঁ নহয় এনেই নকৰ যে অঁ সেইটো হয় বাৰু মই আকৌ নম্বৰটো ছেভো নাই নাই এতিয়া স্কুল কলেজ নোযোৱা পৰা ম'বাইলৰ প্ৰতি বৰ হেৰি নাইকিয়াই হ'ল আৰু অঁ সেইটো হয় বাৰু ভাল ভাল নাই নাই কামলৈ গ'ল মইহে ঘৰত আছোঁ এতিয়া অঁ অঁ ভাল কৰিলি অঁ অঁ ভালে কৰিলি ফোন কৰিলি মই বোলো আকৌ ক'বলৈ যাবলৈ লগ ধৰিবলৈ ফোন কৰিছ বা ভাল বেয়া খবৰ ল'বলৈ ফোন কৰিছা নে অঁ অঁ অঁ অঁ অঁ অঁ অঁ তালৈকে বাৰু সময় সুবিধা মিলিব পাৰিলে বাৰু ময়ো যাম বাৰু সেইটো হয় বাৰু সুধি মেলি ল'ব লাগিব তাৰ পৰা যাম বুলি ক'ম আৰু অঁ অঁ অঁ সেইটো হয় বাৰু আৰু কোন কোন যাব

কিহত যাবি কিহত যাবি

অঁ চবকে ফোনত কণ্টেক্ট কৰি ল'ব লাগিব খালি আগতীয়াকৈ অঁ অঁ অঁ অঁ অঁ অঁ অঁ

অঁ অঁ

অঁ অঁ পিনিয়ে যোৱা হ'ব অঁ গ'ম পাইছোঁ কি পিন্ধি যোৱা হয় এতিয়া আগতীয়াকৈ কবি খালি মোৰ ক'লে এইবোৰ নজনাই হ'ল আৰু অঁ অঁ হ'ব তেতিয়া গ'ম পাম অঁ নেযাওঁ বুলি নকওঁ যাম বাৰু অঁ অ' চিঠিখনৰ তাৰিখ অঁ অঁ আৰু তােমাৰ চিঠিখনৰ তাৰিখটো কি আছে সেইটোও গ্ৰুপত এড কৰি দিবি

অঁ নাই যাম যাম যাম আৰু এনেও বহুত দিন কলেজলৈ যোৱা নাই যাবলৈ মন গৈ আছে বোলো অঁ সেইটো হয় অঁ সেইটো হয় বাৰু এনেও যাব অঁ আৰু একেবলে সদায় লগব দুজন যায়েই অঁ আগৰ সেইটো কাৰণে আৰু লগৰ আতাই জনীয়ে যাব বাৰু

অঁ অঁ সেইটো হয় বাৰু তালে চাগে কাৰোবাক মাতিছেও নহয়

হেল্ল' অঁ শুনিছোঁ অঁ সেইটো হয় বাৰু সেইটো কাৰণে চাগে হেল্ল' হেল্ল' কৈ অ' নহয় পায় জানো পটকে নপোৱা হৈ গ'লে কি কৰিম আৰু অঁ অঁ যোৱা দুদিনমান আগতো ফোন কৰিবি বাৰু

হেল্ল' সেইটো হয় বাৰু

অ' ইমান গৰমত এন চি চি ল'ৰা ছোৱালীবোৰক দি থাকে অঁ অঁ অঁ ভাল আছিলে অঁ আকৌ এবাৰ নামটো লগাই ল'বি অ'

অঁ অঁ ভাল হ'ব আকৌ নতুনকৈ তেনেকৈ যাব পাৰিলে ভাল আৰু আমাৰবোৰ আগতে ঘৰত সোমোৱাতকৈ কিবা এটা কৰি থকাই ভাল হয় সেইটো পাই ভাল অঁ অঁ দিব দিব যাম অ' আকৌ আৰু এটা কথা চাদৰ মেখেলা কি পিন্ধিবি ইউনিফৰ্মটো বাৰু অঁ নহয় মানে এতিয়া কাৰণ কলেজৰ ইউনিফৰ্মটো মোৰ নায়েই আৰু পিন্ধি যাবলৈ অঁ সেইটো কাৰণে কৈছোঁ আকৌ নহয় মিলাইটো যাব পাৰিব লাগিব তেতিয়াহে ভাল লাগিব তই যদি আকৌ বেছি ধুনীয়া হৈ যা বা মই বেছি অঁ অঁ আৰু অঁ সেইটো কাৰণেও এইকেইজনীকো ক'বি বোলে একে একে পিন্ধি যাম তেতিয়া গৈ ভাল লাগিব মানে অঁ আৰু গাড়ীত যোৱাটো পাতিবি দেই এনেই বাইকে চাইকে যোৱাটো নেপাতিবি আৰু অঁ একেলগে একে গাড়ী ভাড়া দি যোৱাই ভাল কাৰণ আকৌ নহক নাই বাইকত নাই বুলি মানুহে ক'ব নোৱাৰি নহয় আজিকালি চবৰে বেলেগ বেলেগ পটকে কোনোৱাই লৈ গুচি যাব অঁ সেইটো হয় বাৰু তেতিয়া তহঁত থাকি যাবি আৰু অঁ সেইটো হয় সেইটো কাৰণে ক'লো দেখোন ল'গে ল'গে বাৰু বেলেগকে যাব লাগিব নোৱাৰি বেয়াও অঁ অঁ অঁ অঁ সেইটো হয় বাৰু যামগৈ অঁ অঁ তাত কেলে নেখাম আকৌ ফোছকা খাম পায় তই ৰেষ্টুৰেণ্টখনত সোমাই দিম বাৰু কিন্তু আমি ফুচকা খামে ফুচকা আমি ভাল পাওঁ দেই তেতিয়াহে কলেজলৈ তেতিয়াহে কলেজলৈ যোৱাৰ লাগিব তেতিয়াহে বোলো কলেজলৈ যোৱালিখীয়া লাগিব অঁ অঁ অঁ অঁ অঁ অঁ অঁ অঁ অঁ দীযা যাব সুস্মিতা যাব অঁ অঁ

বহুত যাব লাগে লাগে আকৌ এইফালেও গাড়ী পোৱা দিগদাৰ হ'লেও দিগদাৰ এইটা ৰুটোতেহ মাজতে গাড়ীবোৰ পাই আৰু নাই অ' ভাড়া কৰি যাম আগৰ কলেজলৈ যোৱা নেযাওঁ

বহিম অঁ কৰিম তাৰ পৰা অঁ তাৰ পৰা ঘৰে ঘৰে আহিম চবে বোৱা কাপোৰ পিন্ধিম ভাল লাগিব বাৰু কেতিয়াবা ফোন চোন কৰিবি নকওঁ কেতিয়াবা ফোন চোন কৰিবি এতিয়া নম্বৰটো পালি নহয় অঁ মোৰ কাৰো নম্বৰ নাই লগ'ৰ ল'ৰা ছোৱালী পাই যাম অঁ ভালে চবৰ লগতে কথা বতৰা পাতিব পাৰিম মই এনেই সুধো বাৰু ভাল বেয়া ঘৰৰ ফালে গ'লে অঁ অঁ অঁ কৰিম কৰিম অঁ ৰাখিছোঁ দেই কৰা কাৰণে ভাল লাগিল দেই হয়